দাদা গন্তব্য স্থান পাওঁতে আৰু কিমান টাইম লাগিব বাৰু আজি মোৰ এগ্জাম এটা আছিল এগ্জামটোত মানে মই যেন তেন হ'লেও উপস্থিত হ'বই লাগিব দেৰি হ'লেও পাৰে যদি আপুনি অলপ সোনকালে লৈ যোৱাৰ ব্যৱস্থা কৰক নহ'বা বেলেগ যদি ৰাস্তা আছে শ্ৱৰ্টকাট সোনকালে সেইফালেদি যোৱাৰ ব্যৱস্থা কৰক জামটো ৰাস্তাত বহুত